সময়ৰ লগে লগে মনোৰঞ্জনৰবিলাক সলনি হৈ আহিছে মানুহৰ ঠিকেই আগতে গাঁৱত আমি নাচি গান গাই বা খেলি ধূলি খেলাধূলা কৰি ভাল পাইছিলোঁ তাৰপিছতে ৰেডিঅ' আহিলে হয় তাৰপিছত টি ভি আহিলে লাহে লাহে কম্পিউটাৰ আৰু তাৰ লগে লগে বহুতো পৰিৱৰ্তন হৈছে আমাৰ সমাজতে হওক আমাৰ দেশতে হওক আমাৰ ওচৰ চুবুৰীয়াতে হওক বহুখিনি পৰিৱৰ্তন হৈছে পৰিৱৰ্তন কিছুমান ভাল আৰু কিছুমান বেয়া সেইটো আচলতে ভাল বেয়া থাকিবই সকলোতে ভালৰ কাৰণে হৈছে কিছুমান বেয়াৰ কাৰণেও হৈছে যি হওক আগতে ৰেডিঅ' আছিলে ৰেডিঅ' শুনি আছিলোঁ শুনি শুনি তাত নাটক শুনিছিলোঁ হয়তো দেখা নাছিলোঁ কিন্তু শুনিয়েই আমি ৰখি আছিলোঁ শুনিবলৈকে নাটকখন তাৰপিছতে টি ভি আহিলে টি ভিটো আমাৰ দৃশ্য শ্ৰাব্য দুইটা হয় শুনিবলৈও পাওঁ চাবলৈও পাওঁ তেতিয়া গোটেই গাঁওখনৰ ভিতৰত এটাই বা দুটাই টি ভি থাকে যেতিয়া কিছুমান প্ৰগ্ৰাম আহে সকলোখিনি গাঁৱৰ মানুহ একেলগে বহি চাইছিলোঁ তাতে বহুত মজা আছিল গাঁৱৰ মানে গোটেই হেৰিটো পৰিৱেশটো তাত হেৰি হয় সকলোখিনি গোট খায় বিভিন্ন ধৰণৰ কথা হয় তেনেকৈ হৈছিল তাৰপিছত লাহে লাহে ঘৰে ঘৰে টি ভি হ'ল আৰু পৰিৱৰ্তনো হ'ল যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ পৰিৱৰ্তন হ'ল তাৰপিছতে কম্পিউটাৰ যুগ আহিল কম্পিউটাৰ যুগ অহাৰ লগে লগে আৰু ফাষ্ট হৈ গ'ল পৃথিৱীখন যিকোনো কাম এটা এণ্টাৰত সকলো মানে ধৰিলওক দুঘণ্টাৰ কাম পাঁচ মিনিটত কৰিব পৰা হ'ল আৰু তাৰ ভাল দিশো আছে কিছু বেয়া দিশো আছে যিয়ে ভাল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে ভাল পাইছে আৰু যিখিনিয়ে ধৰিলওক বেয়া দিশে বেয়াখিনি ব্যৱহাৰ কৰিছে তেওঁলোকে বেয়া দিশে গতি কৰিছে আছে সেইখিনি এখন সমাজত যাবলৈ হ'লে পৰিৱৰ্তন লাগিবই খালি পৰিৱৰ্তনখিনি ভাল হ'লে ভাল হয় আমি চকুৰ পৰাই চকুৰ আগত দেখাৰ পৰাই সকলো যিমানখিনি পৰিৱৰ্তন দেখিলোঁ উঠি অহাৰ পৰা আজি আমি ধৰিলওক ল'ৰালিকালৰ পৰা ভালো দেখিছোঁ তাতে বেয়াও দেখিছোঁ এইটো আৰু পৰিৱৰ্তন আহিবই পৰিৱৰ্তনখিনি আমি আকোৱালি ল'ব লাগে ভালখিনি আৰু বেয়াখিনি আমি এৰিব লাগে এৰাই চলিব লাগে এইখিনিয়ে